হেল্ল' অঁ বৰা ছাৰ হয়নে অঁ মানে শইকীয়াই ক'লে আপোনাৰ কথাটো যে মোৰ এনপিএছৰ পইচাকেইটাক ক'ত কেনেকৈ থ'ব লাগিব আপুনি জানিব বুলি গতিকে আপুনি মই আপোনাৰ ওচৰত যাম মানে কা কাগজ পত্ৰবিলাক লৈ আৰু আপুনি যাতে দেখুৱাই দিয়ে হ'ব